হেল্ল' কি কৰিছা প্ৰিয়ংকা এই ময়ো এনেই আছোঁ অঁ ঘৰতে খোৱা ৱোবা কৰিলা মই কৰা নাই কৰিম আৰু অঁ ভালেই দেই তোমাৰ

এতিয়া এনেই আছোঁ আৰু তুমি অঁ বাকী চাকৰি তাকৰি কিবা ক্ষেত্ৰত আগবাঢ়িছা নেকি অঁ অঁ ময়ো দিছিলোঁ ইমান ভাল নহ'ল তোমাৰ কেনেকুৱা

ক'ত পৰিছিলা অঁ মই তিনিখাঙত পৰিছিলোঁ কেই তাৰিখে হৈছিলে তোমাৰ এক্সাম অঁ অঁ মোৰ ভাগৰ ছাব্বিছ তাৰিখে হৈছিলে তোমাৰ কিহৰ হেৰিয়ত কিহত হৈছিলে জানুৱাৰী ফেব্ৰুৱাৰীতনে কিহত অঁ মোৰ মাৰ্চত হৈছিলে মাৰ্চত অঁ কিবা কিবি কৰিম বুলি ভাবিছোঁ এপ্লাই সেইবিলাকতো ভাল ইমান ভাল নহ'ল এক্সামটো সেইটো কাৰণে এতিয়া তাৰ মানে সেইটোত ইমান আশা কৰি থকা নাই আৰু তাৰপৰা সেইকাৰণে বেলেগ কিবা কিবি কৰিছোঁ এতিয়া এ চি পি কৰি থৈ দিছোঁ অনলাইন তাৰপাছতে এছ এছ চি চে চেচ চি সেই অনলাইনে কৰিহে থৈ দিছো দেই একো পঢ়া হোৱাই নাই বাকীবোৰ এতিয়া পুলিচ চুলিচো আহিব যে আসাম পুলিচ কিবা কিবি সেইবোৰ এপ্লাই কৰিম বুলি ভাবিছোঁ আৰু অঁ কৰিবা আকৌ এছ এছ চিটো তুমি কৰি দিব লাগিছিলে আকৌ নকৰিলানি অঁ কৰি থৈ দিব লাগিছিলে দি চাব লাগিছিলে তুমি সেইটো দিছা জানো এক্সামটো আগতে অঁ নাই দিয়া নেকি ময়ো নাই দিয়া বাৰু মই এইবাৰ প্ৰথমে কৰিছোঁ থাৰ্ড গেড ফৰ্থ গেডৰো মই এবাৰ প্ৰথমে দিছোঁ তুমি আগতে দিছানে কি অঁ অঁ অঁ এই প্ৰথমবাৰনো সবৰে সবৰে মানে ইমান ভাল নহয়ে নহ্ ভালেই কৰিছা দিছা মইও সেই তাকে এইবাৰ দি চালোঁ ভাল নহ'লে ইমান কি হয় আৰু এতিয়া ৰিজাল্টেহে ক'ব দৌৰ চৌৰ মাৰিবলৈ যে যোৱাই নাই দেই এতিয়া এইকেইদিন ঠাণ্ডা দিন হৈ আছে যে যাম আৰু গৰম দিনৰ পৰা যাম বুলি ভাবি থাকোঁ মানে সদায় এলাহটোৰ পৰা থাকি যায় অঁ সেইটো কাৰণে নাযাওঁ আৰু আচাম পুলিচটো আহি লওক এপ্লাই কৰিবলৈ আহি লওক বুলি ভাবিছোঁ তাৰপিছতে যাম আৰু দৌৰ মাৰিবলৈ

নাই পঢ়া দেই মই এছ এছ চিৰ কাৰণে পঢ়াই নাই একো অকল অনলাইন কৰি থৈ দিছোঁ আৰু বাকী পঢ়া শুনা একো হোৱাই নাই তুমি পঢ়ি তুমি কৰি অঁ নকৰিলা আকৌ নহ্ তুমি অঁ কৰিবা আকৌ আকৌ আহিব নহয় কৰিবলৈ

হেৰি খবৰ খাতি ঘৰত ভালে আৰু ভাল মানে কি আৰু চাকৰিটোৱে আৰু চাকৰি এটা হ'লে মানে আৰু ভাল হ'ব আৰু মই এতিয়া সেইটোৰ কাৰণে লাগি আছোঁ চাকৰি কাৰণে থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডৰ এইবোৰ এক্সামবোৰ দিছোঁ এ কি হয় আৰু পালেতো ভালেই আৰু হেৰি আসাম পুলিচৰ কাৰণে তোমালোকৰ তাত দিছে নেকি কোনোবাই অঁ আমাৰ দিছে আমাৰ ইয়াতো কিছুমানে পাছ কৰিলে কিন্তু মানে হেৰি এতিয়া আৰু এডমিট আহিবলৈ আছে যে এডমিটটো অহা নাই আৰু হেৰি এছ এছ চিৰ কাৰণে এতিয়া পঢ়িবলৈ বুলি এতিয়া মই এপ্লাই কৰিলোঁ পঢ়া হোৱাই নাই একো এক্সামেই হ'বয়ে নাই কিনা দেই তুমি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কাৰণে কিনিছিলানে কিতাপ অঁ মইতো সেইবোৰ একো কিতাপ নিকিনিলোৱে সেই মোবাইলৰ পৰা চাই চাইয়ে তেনেকৈ পঢ়িলোঁ আৰু

কৰিবা কৰিবা আকৌ সব ভাগ ভাগকৈ আছে নহয় সেইবিলাক তুমি কোনটো কৰিম বুলি ভাবিছা আকৌ মানে সেইবোৰ কামাণ্ডো ব্লেক কামাণ্ডো কিবা কিবি থাকে যে এনেকৈ কৰি ল'বা তোমালোকৰ আচাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ ফিল্ড আছে আকৌ নহ্ ওচৰতে আমাৰো আছে এখন তোমালোকৰ এই মাজতে গৈছিলোঁ অলপ দুদিনমান তাৰপিছতে গৰম দিনকেইটাত গৈছিলোঁ মানে তাৰপাছত এতিয়া আকৌ নাই যোৱা এপ্লাই কৰাই নাই নহ্ এতিয়া এপ্লাই কৰিলেমানেহে যাম আৰু ভাবি আছোঁ এপ্লাই আৰু কেতিয়াকৈ আহিব জানো এপ্লাই কৰিবলৈ আকৌ নতুনকৈ এইখিনি অঁ থাৰ্ড গ্ৰেডৰ এইবাৰ যে উজু উজু আহিছিলে আকৌ পেপাৰবিলাক কিন্তু হ'লেও আৰু মানে পঢ়াখিনিৰ কাৰণে উজু আৰু আমি নপঢ়াখিনিৰ কাৰণে টান তুমি কেনেকুৱা পালা পেপাৰখন

মই অঁ এইবাৰ এইবাৰ আকৌ একদম দ ডৰে ডৰেমনৰ ওপৰত আহিছিলে নহয় সেইবিলাকতো আমি ন ন মানে চোৱাই নাছিলোঁ তেনেকুৱাবিলাক আহিব বুলিতো জনাই নাছিলোঁ তোমালোকৰ তাত পাইছেনে কোনোবাই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰবোৰ চাকৰি অঁ অঁ অঁ আমাৰ ইয়াতো পাইছে এজনে সেইজন বা আকৌ এইটো থাৰ্ড গ্ৰেড এইটো এইটো দিয়াৰ পিছত পাছ কৰাৰ পিছতো আকৌ চাগে হ'ব নহয় এক্সাম অঁ গুৱাহাটীত দিবগৈ লাগেনে কি বুলি কোৱা শুনিছিলোঁ

আৰু এতিয়া আসাম পুলিচৰ কেতিয়াকৈ আহিব গম পোৱা নেকি

এতিয়া আগত থাৰ্ড গেড ফৰ্থ গেডৰ আকৌ এতিয়া চাগে অলপ দিনৰ পিছতহে ওলাব এতিয়া এইখিনি এক্সাম হৈ গৈছেহে আমাৰ এইখিনি এইবাৰ আমাৰ মই এবাৰ নোলালে আকৌ ই ইবাৰকৈ কৰি চাব লাগিব মানে ইমান টান নিচিনা নালাগিলে আৰু পঢ়ি মেলি দিবগৈ লাগিব প্ৰথম আৰু চেষ্টা এটা কৰি চালোঁ পাৰো নোৱাৰো কিন্তু এতিয়া পাৰোনে নোৱাৰোঁ আৰু অঁ তোমালোকৰ তাত কেনেকুৱা ষ্ট্ৰিক কৰিছিলেনে

মই হেৰিয়ত আকৌ তিংখাঙত

মোৰ লগৰেও দিছিলে বহুতে এক্সাম এইটো সব বেলেগত বেলেগত পৰিছিলে আৰু লগৰবিলাকৰো ভালেই আৰু সিহঁতৰো মানে ভাল মানে মোৰ নিচিনাই বুলি কৈছে আৰু ভাল বেয়া মাজতে সবৰে ৰিজাল্টে ক'ব আৰু অঁ আচাম পুলিছততো তোমালোকক হেৰি ক'ত হয়গৈ যে আসাম পুলিচৰ এইটো যোনটো প্ৰেক্টিছ কৰা মানে যোনটো সেই ইণ্টাৰভিউটো লয় যে ক'ত হয় যে সেইটো অঁ অঁ আমাৰো তাতেই হয় আকৌ নাই দিয়া নাই দিয়া সিহঁতে নাই দিয়া সিহঁতৰ এতিয়া হোৱা নাই যে বয়সটো দিব আৰু সিহ সিহঁতকো দিয়াম

ঠিক আছে হ'ব দিয়া তেনেহ'লে এতিয়া